ব্যৱসায় কৰাৰ ক্ষেত্ৰত গ্ৰাম্য লোকসকলে বহুতো সমস্যাৰ সন্মুখীন হয় কাৰণ গ্ৰাম্য লোকসকলে বিভিন্ন ধৰণৰ যাতায়তৰ অসুবিধা পায় তেওঁলোকে যাতায়তৰ অসুবিধা পায় আৰু তেওঁলোকে কি কি পায় তেওঁলোকে মানে ধৰক বিভিন্ন বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সুবিধাখিনি নাপায় আৰু তেওঁলোকে তেওঁলোকে যিমান যিমান কষ্ট কৰি খেতিটো কৰে বা ব্যৱসায় কৰে খেতিটো কৰে সেই খেতিবিলাক খেতি কৰি যোনবিলাক তেওঁলোকে ফল পায় বা শাক পাচলি খেতি কৰে শাক পাচলি খেতি কৰি যিবিলাক তেওঁলোকে শস্য উৎপাদন হয় সেইবোৰ তেওঁলোকে মানে যিমান প্ৰাপ্য পাব লাগে সেইটো কিন্তু তেওঁলোকে নাপায় কাৰণ বৰ্তমান যুগত মধ্যভোগী মধ্যভোগী দালাল চক্ৰ হৈছে তেওঁলোকৰ পৰা কম দামত কিনি আনি তেওঁলোকে অধিক দামত বিকি ব্যৱসায় অন্য ব্যৱসায়ীসকলক ডাঙৰ ব্যৱসায়ীসকলক দিয়ে আৰু সেইবোৰ আমাৰ বৰ্তমান ৰাইজে বহুত দামত তেওঁলোকৰ পৰা কিনে কিন্তু গাঁৱৰ গ্ৰাম্য ব্যৱসায়ীসকলে কিন্তু সেইটো পইচা তেওঁলোকে নাপায় বা তেওঁলোকৰ মূলটো কোনোবাই কোনোবাই ঘূৰাই নাপায় ইমান কষ্ট কৰি তেওঁলোকে খেতি কৰে কিন্তু সেই খেতিৰ তেওঁলোকৰ তাৰ ফলটো কিন্তু বহুতেই নাপায় আৰু বিশে বিশেষকৈ আমাৰ ভাৰতত জলবায়ু যদিও ভাল কিন্তু কোনো কোনো ঠাইত সময়ত বৰষুণৰ পানীৰ অভাৱ সময়ত সাৰৰ অভাৱ সময়ত যোনটো শ শস্য পাব লাগে সেইটো সময়ত নাপায় তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰিবলৈ অসুবিধাৰ সন্মুখীন হয় আৰু তেওঁলোকে তেওঁ আমাৰ বৰ্তমান ভাৰত যদিও উন্নয়নশীল দেশ কাৰণেই বাৰু এইটো বস্তুটো নাপায় মানে সুবিধাটো কাৰণ যিমানবোৰ যিমানবোৰ সুবিধা দিব লাগে তেওঁলোকে চৰকাৰে তেওঁলোকক সিমানখিনি সুবিধা দিয়ে আৰু বিশেষকৈ খেতি কৰিবৰ কাৰণে পানীৰটো বিশেষকৈ প্ৰয়োজন পানীটো নহ'লে পানী নহ'লেতো খেতিটো কেতিয়াও ভাল নহয় আৰু খেতি কৰিবলৈ হ'লে পানীটো পথাৰৰ মাজত পাইপ বনাই নলা খান্দি টিউবেল পুতি পা পানী কি বুলি কয় পানীৰ পাম্প বহুৱাই পানীটোৰ ব্যৱস্থা যদি কৰি দিব পৰা হ'লে তেনেহ'লে তেওঁলোকে সিমান অনু অসুবিধাৰ সন্মুখীন নহ'লহেঁতেন সেয়ে নকৰি কিন্তু চৰকাৰে ডাঙৰ ডাঙৰ কথাকৈ গোটেই এইটো কৰিছোঁ সেইটো কৰিছোঁ বুলি কয় কিন্তু বৰ্তমান কিন্তু তেওঁলোকে গ্ৰাম্য ব্যৱসায়ীসকলে বা ৰাইজে বা খেতিয়কসকলে সেইবোৰ পোৱাৰ পৰা বঞ্চিত হৈ থাকে সেয়েহে গ্ৰাম্য গ্ৰাম্য ভাৰতত ব্যৱসায়িক সমৰ্থন কৰিবলৈ হ'লে তেওঁলোকক উৎসাহ দিব লাগিব তেওঁলোকে খেতি কৰা উচিত মূল্য পাব লাগিব তেওঁলোকে যিবোৰ খেতি কৰিছে কোনবোৰ খেতি কৰিলে তেওঁলোকৰ বৰ বহুত সোনকালে মানে শস্য উৎপাদন কৰিব পাৰিব আৰু শস্য বেছিকৈ লাভ হ'বলৈ কি কি সাৰ যোগান ধৰিব লাগিব আৰু সেই সেই শস্যবিলাক কেনেধৰণে কৰিব লাগে তাৰ যদি তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় তেওঁলোকক শিকোৱা হয় তেওঁলোকৰ যাতায়তৰ যদি সুবিধা কৰি দিয়া হয় তেওঁলোকে খেতি কৰা প্ৰত্যেকটো বস্তু যদি ডাইৰেক্ট আহি গ্ৰাহকসকলৰ হাতত পৰে মধ্যভোগীয়ে যদি তেওঁলোকৰ পৰা নিদিয়াকৈ মধ্যভোগীক নিদিয়াকৈ তেওঁলোকে যদি নিজেই গ্ৰাহকসকলক বা জনসাধাৰণক তেওঁলোকে কৰা খেতিটো দিয়ে খেতিৰ বস্তুবিলাক শস্যবিলাক যদি গ্ৰাহকে গ্ৰাহকক দিয়ে তেনেহ'লে তেওঁলোকে বেছি লাভৱান হ'ব বুলি মই ভাবোঁ কাৰণ বৰ্তমান যুগত তেওঁলোকক সকলো ক্ষেত্ৰতে চৰকাৰ আমাৰ জনসাধাৰণে তেওঁলোকক ব্যৱসায় কৰিবলৈ সমৰ্থন কৰিব লাগিব ৰাস্তা পদূলি ভালকৈ কৰি দিব লাগিব পানীৰ সুব্যৱস্থা কৰি দিব লাগিব কাৰেণ্ট চ'লাৰ লাইট জ্বলা জ্বলাবলৈ ব্যৱস্থা কৰি দিব লাগিব আৰু তেওঁলোকৰ তেওঁলোকে যাতে উচিত মূল্য পায় সেইবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এনেকৈ সমৰ্থন কৰিলেহে গাঁৱৰ ব্যৱসায়ীসকলে ভৱিষ্যতে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকৰ নিজৰ কাৰ্য কৰি যাব পাৰিব আৰু তেওঁলোকৰ ভৱিষ্যতটো ভাল হ'ব আৰু যেতিয়ালৈকে তেওঁলোকৰ সেইটো নেপায় তেতিয়া কিন্তু তেওঁলোকৰ ভৱিষ্যতটো কেতিয়াও ভাল নহ'ব আৰু আমাৰ ভাৰত এখন এনেও দুখীয়া দেশ আৰু উন্নয়ন দুখীয়া দেশ সেয়েহে সকলো দিশৰ পৰা সকলো মানুহক সকলো জনসাধাৰণক বা গ্ৰাম্য ব্যৱসায়ীসকলক যদি আগবঢ়াই লৈ আনিব পাৰোঁ তেনে এখন আমাৰ উন্নয়নশীল মানে উন্নত দেশলৈ পৰি পৰিগণিত হ'ব বুলি মই আশা কৰোঁ